কৰ্মৰ বাহিৰেও মই বিভিন্ন কাম কৰি ভালপাওঁ আৰু মোৰ বিভিন্ন কামত ৰুচি আৰু আগ্ৰহ আছে যেনে ধৰক মই মোৰ কামৰ বাহিৰেও মই গান গাই ভালপাওঁ নাচি ভালপাওঁ কবিতা লিখি ভালপাওঁ গল্প লিখি ভালপাওঁ বা বিভিন্ন সভাই সমিতিয়ে বক্তৃতা দি ভালপাওঁ এনে ধৰণৰ কাম কৰি মই ভালপাওঁ খেলা ধূলাৰ জৰিয়তে মই এজন ভাল খেলুৱৈ হ'ব বিছাৰোঁ ডেঞ্চৰ জৰিয়তে মই এজন ভাল ডেঞ্চাৰ হ'ব বিচাৰোঁ

বিভিন্ন গীত মাতৰ জৰিয়তে মই দৰ্শকক আপ্লুত কৰিব বিচাৰোঁ যাতে মোৰ গান শুনি তেওঁলোকে ভালপায় তেওঁলোকে মোক আঁকোৱালি লয় ঠিক সেইদৰে মই কবিতা আবৃত্তি কৰিও ভালপাওঁ বিভিন্ন ধৰণৰ তৰ্ক প্ৰতিযোগিতা আকস্মিক বক্তৃতা এইবিলাকত অংশগ্ৰহণ কৰি ভালপাওঁ বিশেষভাৱে সভা সমিতিত বক্তৃতা দি মই বহুত ভালপাওঁ আৰু এই সভা সমিতিত বক্তৃতা দিওঁতে মই দৰ্শকৰপৰা ৰাইজৰপৰা যথেষ্ট সহাঁৰি পাইছোঁ আৰু সেয়ে মই

ৰুচি আৰু আগ্ৰহ এইবোৰ কামত থকা বুলি মই ভাবোঁ তদুপৰি মই খেতি বাতি কৰিও ভালপাওঁ তাতো মোৰ ৰুচি আছে মই বিভিন্ন ধৰণৰ খেতি কৰোঁ বাৰিষা ধান খেতি কৰোঁ খৰালি মাহত পাচলি খেতি কৰোঁ এনেধৰণৰ বিভিন্ন ধৰণৰ খেতি কৰোঁ লগতে গছ পুলি ৰুই প্ৰাকৃতিক পৰিৱেশটো সুন্দৰকৈ ৰখাৰ কাৰণে মোৰ বিশেষ হেঁপাহ আছে আগ্ৰহ আছে আৰু সেয়ে মই বছৰি দহটা কমেও দহডাল কৈ গছ পুলি ৰোওঁ আৰু বিশেষভাৱে বিশ্ব পৰিৱেশ দিৱস পালন কৰি আমি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰোঁ যাতে সকলোৱে গছ ৰুই আমাৰ সামাজিক পৰিৱেশটো বা আমাৰ চৌপাশৰ পৰিৱেশটো এক সুন্দৰ কৰি ৰখাত সহায় হয় লগতে আমি যাতে আজিকালি যি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ'ব ধৰিছে তাৰপৰাও আমি ৰক্ষা পাব পাৰোঁ আজিকালি বৰষুণৰ মাত্ৰা কমি গৈছে আৰু যিটো ৰ'দৰ প্ৰকোপ তাপমাত্ৰা বাঢ়ি গৈছে গতিকে ইয়াৰ প্ৰতিৰোধ কৰাৰ কাৰণে গছ গছনি ৰুই

যিটো আমাৰ প্ৰাকৃতিক প্ৰদূষণ হৈছে তাক প্ৰদূষণ কৰিব মুক্ত কৰিব বিচাৰোঁ